এতিয়া আমাৰ ভাৰতৰ অৰ্থনৈতিক অৱস্থা কোভিডত বহুতেই তললৈ নামি গৈছিলে বহুত বহুতবোৰ দেশৰ তুলনাত অঁ ভাৰতৰ অৰ্থনৈতিক অৱস্থাটো তলত নমাৰ কাৰণটো হ'ল আমাৰ ইয়াৰে জনসংখ্যা বহুত বেছি তাৰোপৰি ইয়াৰ বাঢ়ি থকা জনসংখ্যাৰ আৰু এইটো আৰু নিবনুৱা সমস্যাৰ কাৰণে এই দুটা হ'ল এটা মানে অন্যতম কাৰণ অৰ্থনীতিটো তললৈ নমা কিন্তু তাৰে তুলনাত মাননীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যোনবোৰ পদক্ষেপ গ্ৰহণ কৰিছে আকৌ এতিয়া ভাল হ'বলৈ ধৰিছে আগতকৈ বহুত উন্নত হ'ল ভাৰতৰ অৰ্থনীতি আৰু এতিয়া বহুত আগবঢ়া দেশসমূহৰ লগত ফেৰ মাৰিব পৰাত আগত ফেৰ মাৰিব পৰাত আগলৈ মানে উঠিছে ভাৰতৰ অৰ্থনীতি অৱস্থাটো আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু ডিজিটেল বেংকিং আৰু ইউ পি আই এয়া এইসমূহকো ব্যৱস্থা ভাৰতলৈ আনিলে এতিয়া সামান্য সামান্যতম ব্যৱসায়ীৰ পৰা আদি কৰি উচ্চ স্তৰৰ মানুহলৈ সকলোৱে ইউ পি আই ডিজিটেল বেংকিং নেট বেংকিং এইসমূহ ব্যৱস্থাই গ্ৰহণ কৰিছে আৰু বহুত সুবিধাজনক পাইছে কাৰণ বহুত বহুত সমস্যা আহি পৰে মানুহৰ লগত কেচ লৈ ফুৰিব লগা হয় তেতিয়া বহুত চোৰ ডকাইটি হোৱাৰো বহুত সমস্যা থাকে সেইবোৰ পৰা দূৰত হাত সাৰি চলিব পৰা হৈছে এতিয়া আৰু এইবোৰ ডিজিটেল বেংকিঙৰ কাৰণে মানুহৰে এনেকৈ অনলাইন পেমেণ্টবোৰ অতি কম সময়ৰ ভিতৰতে খুব ধুনীয়াকৈ আৰু নিয়াৰিকৈ সঞ্চালন হৈ হৈ গৈছে